হেল্ল' ক'জি কিটছেন ৰেষ্টুৰেণ্ট মই এটা পাৰ্টিৰ বাবে হাক্কা নুডলছ বিছাৰিছোঁ আপোনালোকৰ তাত হ'বনে যদি আছে তিনি প্লেট পেকিং কৰি এড্ৰেছটো লৈ লওক নাম কজেক চুতীয়া হাউছ নং টুৱেনটি ছিক্স পানীতোলা এই এড্ৰেছট পঠাই দিব আৰু তিনি প্লেট লাগিব আৰু অলপ জলাটো আপোনালোকে অলপ কম কম দিব